মই ৰন্ধা কামটো মাৰ পৰাই মাক দেখি দেখিয়েই ভাল লগা হৈ গ'ল মই এতিয়া বিভিন্ন ধৰণৰ চব্জি ৰান্ধিব পৰা হৈ গলোঁ যেনে ধৰা শ'ল আৰু মূলায়ে তাৰ পাছত বগৰী আৰু মাছে হাঁহ আৰু মাংস হাঁহ আৰু কোমোৰা জাতিলাও মাছ আৰু জিকা মাছ তাৰ পৰা কলডিল পাৰ মাংস ঔটেঙা ঢেঁকীয়া বেত গাঁজ আৰু মাছ কলপছলা ৰঙালাও আৰু গাহৰি মাংস মাটি দালি গাহৰি মাংস আৰু পিঠাগুৰি তাৰপিছত বিভিন্ন ধৰণৰ চব্জিৰে সকলো ধৰণৰ ৰেচিপি মই বহুত সুন্দৰকৈ ৰান্ধিব পৰা হৈ গ'লোঁ এতিয়া মোৰ ৰন্ধা কামটো মই মোৰ ভাল পোৱা হবী হিচাপে গ্ৰহণ কৰিছোঁ আৰু সেই কামটো মই কৰি বহুত বেছি সুখী হৈছোঁ